সাংস্কৃতিক অনুষ্ঠান বুলি ক'লে বহুতো ক'ব পাৰে এই উৎসৱ বুলি কোৱা দেখি মই ভাবিছোঁ বিহু কথাটোকে কওঁ বিহু এতিয়া তিনিটা বহাগ বিহু কাতি বিহু মাঘ বিহু বহাগ বিহুক ৰঙালী বিহু বুলিও কোৱা হয় বহাগ বিহুত আমি সকলোৱে পিঠা পনা বনাই ৰং আনন্দৰে সময়খিনি কেনেকৈ পাৰ হয় গমেই নাপাওঁ বিহু আহিলে আমাৰ সকলোৱে ফূৰ্তিৰ মাজেৰে ৰাতিটো পিঠা পনা তিল পিঠা বনোৱা হয় ঘিলা পিঠা বনোৱা হয় নাৰিকলৰ লাড়ু সুতুলি পিঠা অন্যান্য পিঠাসমূহ বনোৱা হয় সেইখিনি বনাই মেলি আজৰি হৈ পাছদিনাখন ৰাতিপুৱা সকলোৱে বিহু মাৰিবলৈ যোৱা হয় বিহু মাৰিবলৈ যোৱাও এটা বহুত বেলেগ এটা ফূৰ্তি বিহুত আমি সকলো মানুহ মানে কি ক'ম আৰু লগ লাগি লগৰ ল'ৰা ছোৱালী লগ লাগি ঘৰৰ সকলো ডাঙৰ সৰু লগ লাগি বিহু হুঁচৰি মাৰোঁ ডাঙৰ ইজনে সিজনক সেৱা জনাও ৰাতিপুৱা সময়ত জল জলপান খাওঁ একদম নানা মানে দিনকেইটা কেনেকৈ মানে বিহুৰ গোটেই বহাগ মাহটো অন্যান্য ঠাইত ফাংচনো পতা হয় বিহু প্ৰতিযোগিতা পতা হয় সেইবিলাকো চাবলৈ যোৱা হয় সেইবিলাক চাই মেলি চবেই বহুত ফূৰ্তি কৰা হয় তাৰপাছত আহিলে কাতি বিহু কাতি বিহু হৈছে কঙালী বিহু সেইটো সময়ত খেতি ধান পথাৰত কীট পতংগই শস্যসমূহ খাই নাশ কৰিব নোৱাৰাকৈ নেদেখাজনৰ ওচৰ চাকি বন্তি জ্বলোৱা হয় ঘৰে ঘৰে তুলসী তলত ধূপ চতাও জ্বলোৱা হয় যিহেতু কাতি বিহুৰ কাতি বিহু লাষ্টলৈ আহি পৰে ৰাসো আহি পৰে ৰাসত ঠায়ে ঠায়ে বহুত ধুনীয়া ধুনীয়া ৰাস পতা হয় আৰু মাজুলীত হৈছে চবতকৈ ৰাস পতা মেইন মানে ডাঙৰকৈ পতা ঠাইখিনি হৈছে মাজুলী মাজুলী বহুত ডাঙৰকৈ ৰাস পতা হয় তাত অন্যান্য ঠাইৰ মানুহ গৈ সকলোৱে মিলি ডাঙৰকে ৰাস পতা হয় আৰু আমাৰ এইবিলাক ঠাইটো ওচৰে পাঁজৰে বহুত ৰাস পতা হয় কিন্তু চবতকৈ বেছি ডাঙৰকৈ মাজুলীত পতা হয় ৰাস চাই ভালেই লাগে সকলোৱে ফূৰ্তিৰ মাজেৰে যিমানখিনি জনাই নজনাই সকলোৱে তাত ভাও লয় ঘৰৰ আমাৰ ঘৰৰ ওচৰৰ মানুহে ভাল লয় চাই ভাল লাগে তাৰপিছত আহিলে মাঘৰ বিহু মাঘৰ বিহুত ভোগালী বিহু সেইটো বিহুত সকলোৱে খোৱাৰ বিহু ভোগালী বিহুত আগদিনাখন উৰুকাৰ দিনাখন ভোজ ভাত খায় পাঁছদিনাখন ৰাতিপুৱা মেজি জ্বলায় মেজি জ্বলাই তাত পিঠা পনা লৈ সকলোৱে চাহ জলপান খায় কাঠ আলু খোৱা হয় মিঠা আলু পুৰি খোৱা হয় সেইটো ভোগৰ দিন সকলোৱে অকল ধুম ধামেৰে খাই সময়টো তেনেকৈ পাৰ কৰে